অ' হেল্ল' দাদা এইটো শইকীয়া ট্ৰেভেল এজেঞ্চি হয়নে অ' আমি মানে ছামাৰ ভেকেশ্যনত এনেকৈ লগৰ কেইজনীয়ে প্লেনিং ওলাইছিলো যে আমি ফুৰিবলৈ যাম আপোনালোকে অসমৰ ভিতৰত কোন কোন জেগাত নিব পাৰিব অ' আমাৰ বাজেটটো আপোনাৰ টুৱেণ্টি থাওজেণ্ডৰ ভিতৰতে হ'ব

হয় হয় আৰু যদি দাদা আমি মানে অসমৰ যদি বাহিৰত যাওঁ তেতিয়া আমি কোন কোন জেগাত আপোনালোকে নিব পাৰিব

অ' অ' হয় বাৰু এইটো ইমান দূৰ পে'মেণ্টটোতে হ'বনে টুৱেণ্টি থাওজেণ্ডতে নে তাতকৈ বেছি লাগিব হৈ যাব ন অ' ঠিক আছে মই তেতিয়া আপোনাক মোৰ লগৰ কেইজনীৰ লগত আলোচনাটো কৰি লওঁ তাৰপিছত আপোনাক মই জনাম দেই দাদা ধন্যবাদ